আমাৰ জীৱনত নৈতিকতা বা কোনো সিদ্ধান্ত গঠনত ঈশ্বৰ ধৰ্মই প্ৰভাৱ পেলাইছে আমাৰ ঘৰৰ মানুহে যেতিয়া বা মই মই মাক ওলাইছিলোঁ তেতিয়া আমাৰ ঘৰৰ মানুহে সেই ঈশ্বৰৰ ওপৰত বহুত বিশ্বাস কৰিছিল আৰু উ ভগৱানে সেই ৰোগ হওঁতে ভগৱানে বচাব বুলি ই কৈছিল কাৰণ মোৰ গাত বসন্ত ৰোগে দেখা দিছিল আৰু বসন্ত ৰোগ দেখি আমাৰ ঘৰৰ মানুহে কৈছে যে এয়া ঈশ্বৰ ঈশ্বৰৰ ঈশ্বৰেহে ভাল কৰিব সেইবাবে সেইবাবে মোক একো সিদ্ধান্ত ল'বলৈ দিয়া যোৱা নাছিল আৰু তেওঁলোকে নিজে সিদ্ধান্ত লৈছে আৰু সেইবাবে তেওঁলোকে সকাম পাতিছিল কিন্তু মই কৈছিলোঁ যে এইটো মোৰ ৰোগ হৈছে গতিকে ডক্টৰৰ ওচৰত দেখাব লাগিব তেতিয়াহে আমাৰ শৰীৰটো ভাল হ'ব সুস্থ হ'ব সেইবাবে কিন্তু আমাৰ ঘৰৰ মানুহে সেই কথা নাভাবি এই ঈশ্বৰৰ ওপৰতে বিশ্বাস কৰিছিল আৰু ঈশ্বৰেহে ভাল কৰিব বুলি কৈছে কিন্তু মোৰ মতে এই সিদ্ধান্ত ভুল আছিল কাৰণ মই সেই সিদ্ধান্ত বিশ্বাস কৰা নাছিলোঁ আৰু সেই সেই সিদ্ধান্ত আমি বিশ্বাস কৰা নাছিলোঁ কাৰণ সেই সেইটো মোৰ ৰোগ হৈছিল বুলি মই ভাবিছিলোঁ কিন্তু মোৰ ঘৰৰ মানুহে সেইটো ৰোগ নহয় ঈশ্বৰেহে ভাল কৰাব বুলি বিশ্বাস কৰিছিল পিছলৈ তেওঁলোকে মোৰ কথা মানি লোৱা নাছিল আৰু সকাম পাতিছিল কিন্তু মই সেই কথা বিশ্বাস কৰা নাছিলোঁ আৰু

হোৱাৰ পিছতে তেওঁলোকে কৈছিল যে এতিয়াহে এই বেমাৰ ভাল হ'ব কাৰণ তিনিদিনত অত সকাম পাতিব লাগিব আৰু তিনিদিনত সকাম পাতিলেহে মোৰ এই ৰোগ ভাল হ'ব আৰু মই কৈছিলোঁ যে এইটো ডক্টৰক দেখাব লাগিব কিন্তু ঘৰৰ মানুহে সেইটো কথা বিশ্বাস কৰা নাছিল আৰু সেই ৰোগৰ প্ৰভাৱ বুজি পোৱা নাছিল